হেল্ল' অ' কোৱাচোন এনে আছোঁ খবৰ খাতি ভাল তোমাৰ ভাল অ' কি কাম লগাইছা অ' কিবা ক'বা অ' ফ্ৰি আছোঁ অ' আহা তেন্তে বিশাললৈ যাওঁ অ'

আহা মইও কিনিব লাগিব মোৰ পৰ্দা কিনিবলৈ আছে চুৱেটাৰ কিনিবলৈ আছে কাপ প্লে'ট বিহু কাৰণে কিবা কিবি কিনিব লাগিব অ' ডিচ অ' ডিস্কাউণ্ট দিব

পাম

অ' হ'ব তেন্তে অ' কিমান সময়ত আহিবা এতিয়া সময়টো কোৱা অ' কিহত যাবা এতিয়া অ' ঠিক আছে হ'ব তেন্তে অ' আহিবা অ'